হয় মই চিলাই কামো কৰোঁ আৰু চিলাই কামৰ লগতে বহুত বাধা বিঘিনি আহে মোৰ যিহেতু কণমানি কেঁচুৱা এটা আছে কেঁচুৱাটোকো কেঁচুৱাটোৱেও আমনি কৰে কেঁচুৱাটোৱে যেতিয়া আমনি কৰে তাৰ কাৰণে লাগিব লাগে আৰু মই চিলাই কৰোঁ চিলাই কৰি যে বিয়াৰ অৰ্ডাৰবিলাকো লওঁ গাৰু কভাৰ তাৰপিছত আকৌ ৰুমাল সেইবিলাকো লওঁ লওঁ আৰু বহুত সময় লাগে ন এইবিলাক কৰিব এইবিলাক কৰি থাকোঁতে হাতবিলাক বহুত জিন জিনাই চকুকিটাও অলপ পোৰে নিশা যেতিয়া মই ল'ৰাৰ লগত মইতো কৰিব নোৱাৰোঁ ন নিশা বাৰটা এটামান বাজি যায়গে চিলাই কাম কৰোঁতে চিলাই কাম কৰি যেতিয়া চিলাই কাম কৰোঁ তাৰ যিহেতু দু পইচা ওলায় সেই পইচাৰে মই ল'ৰাৰ কাৰণে ল'ৰাৰ যিবিলাক প্ৰয়োজনীয় বস্তু সেইবিলাক আনো আৰু মোৰ যিবিলাক প্ৰয়োজনীয় বস্তু মই সেইবিলাকো আনো তাৰপিছত আৰু মই তাঁত বওঁ তাঁত যেতিয়া মই তাঁত বওঁ তাঁত বৈ মেলি তাঁত যদি মই চাদৰ লগাওঁ চাদৰ যেতিয়া লগাওঁ আধিলেই লগাওঁ আধিলেই লগোৱা চাদৰ যিহেতু মই তিনিখন পাওঁ আৰু ছখন লগালে মই তিনিখন পাওঁ আৰু তিনিখন মই যিগৰাকী মানুহে মোক আধিলে লগাবলে দিয়ে সেই সেই মানুহগৰাকীক মই তিনিখন দি দিওঁ আৰু যি তিনিখন মই পাওঁ মোৰ তিনিখনৰ ঠাইত মই দুখন বিক্ৰী কৰি দিওঁ দুখন বিক্ৰী কৰি মই এখন মোৰ কাৰণে মই এখন লওঁ আৰু যিহেতু দুখন বিক্ৰী কৰোঁ সেই বিক্ৰী কৰা সেই বিক্ৰী কৰা পইচাটোও মই আকৌ সূতা আনো যিহেতু সূতা আনো সূতা যেতিয়া আনো মই চমুঠি সূতা চমুঠি সূতা যেতিয়া আনো চমুঠি সূতাত এমুঠিত এশ ষাঠি টকাকে লয় এশ ষাঠি টকাকে ল'লে মই চমুঠি যদি আনো নহয় সেই পইচাৰ সৈতে মই তাত তাত বিক্ৰী কৰি মেলিয়েই কাপোৰ বিক্ৰী কৰিয়েই মই আকৌ সূতা আনিব পাৰোঁ সূতা আনো সূতা আনি পেলাই মই ববিন কৰোঁ ববিন কৰি আকৌ লগাওঁ মই প্ৰথমে তাঁত নাজানিছিলোঁ যিহেতু ওচৰৰ মই যেতিয়া বিয়া হৈ আহিলোঁ বিয়া হোৱাৰ পিছতহে মই তাঁতৰ কাম জানো আমাৰ ওচৰৰ আপা এজনীয়ে আপা এজনীৰ পৰাই চব শিকিলোঁ তাঁত লগালোঁ শিকি মেলি এতিয়া চব ব'ব পাৰোঁ মই যোৰা কাপোৰ বওঁ ৰুমাল বওঁ গামোচা বওঁ চাদৰ বওঁ তাৰপিছত ৰিহা বওঁ যিহেতু সকলোখিনি ময়ে বওঁ এতিয়া মই কোনোবাই যদি তাঁত লগাই নহয় এতিয়া মই এতিয়া মই তাঁতখনৰ লগত মই লাগি দিব পাৰোহে সকলোৱে মোকেই মাতে লগাবলে যিহেতু মই তাঁত বওঁ তাঁত বওঁ তাত তাঁতখন প্ৰায় মোৰ লাগিয়ে থাকে মই যিহেতু এতিয়া মই লোকক এতিয়া মই তাঁত লগাওঁ নহয় সকলোকে মই চাদৰ মেখেলা কোনোবা আমাৰ ঘৰলে আহিলে মই চাদৰ মেখেলা কোনোবাই বিচাৰিলে মই দিম মই দি দিওঁ যিহেতু এনেই নিদিওঁ বাৰু পইচা দিয়ে তেওঁলোকে মই সকলোকে তেনেকেই দি দিওঁ তাৰপিছত ল'ৰা থাকেই মই লগালে দহখন বাৰখন তেনেকেই লগাওঁ চাদৰ মেখেলা যোৰকে মই প্ৰায় আধিলেই লগাওঁ তাত যিহেতু আধিলেই লগালে আধিলে লগালে যিহেতু লাভ হয় যদি মই দছখন লগাওঁ মই পাঁচখন পাওঁ সেই মানুহগৰাকীক মই পাঁচখন দিওঁ সেই যেতিয়া পাঁচখন দিওঁ সেই পাঁচখনৰ মই চাৰিখনেই বিক্ৰী কৰি দিওঁ মোলে এখনহে থওঁ সেই চাৰিখনৰ সেই চাৰিখন যেতিয়া বিক্ৰী কৰি দিওঁ সেই চাৰিখন বিক্ৰী কৰি দিয়াৰ যিটো পইচা পাওঁ সেই পইচাটোৱে সূতা আনি আকৌ নিজৰ কাৰণে লগাই লওঁ নিজৰ কাৰণে আৰু যিহেতু দৰা গামোচাবিলাক পোৱা ন দৰা গামোচা এখন দৰা গামোচাত মই দৰা গামোচা ভাগ লৈ আছে অলপ সৰু ফুল থকাবিলাকত মই এহেজাৰ লওঁ আৰু তাতকে অলপ যদি বেছি ডাঙৰ গোটেইখনতেই যদি ফুল কৰি দিওঁ নহয় তেতিয়া মই পোন্ধৰশ দুহেজাৰ লওঁ তো সেনেকে কৰি মই প্ৰায় মোৰ মানুহজনক মই হাত পাতিব লগা নহয় মোৰ তাঁত বোৱা চিলাই কাম কৰা এই এই সকলোবোৰৰ পৰাই মোৰ মোৰ নিজৰ খৰচ আৰু মোৰ ল'ৰাটোৰ খৰচ নিজেই মই উলিয়াও তাৰপিছত যিটো মোবাইলৰ ৰিচাৰ্জ কৰিব পাৰোঁ মোৰ মোবাইলৰ ৰিচাৰ্জ কৰোঁ খোৱা বস্তু সেইবিলাক চব মোৰ চিলাই কৰা আৰু তাঁত বোৱাৰ পৰাই মই প্ৰায়খিনি পইচা তাত দিওঁ মানুহজনে কেতিয়াবা চিলাই কামত মানুহজনেও সহায় কৰি দিয়ে জপা মেলা ক্ষেত্ৰত মানুহজনেও কৰে সকলোখিনি সকলোখিনি তেওঁ মানুহজনেই কৰি দিয়ে আৰু মই যেতিয়া তাঁত লগাওঁ তাঁত লগাওঁতে বহুত কষ্টও হয় ববিন কৰিব লাগে ববিন বিছটাকে ববিন কৰিব লাগে আকৌ আকৌ আকৌ ওচৰৰ মানুহ এগৰাকী মাতিব লাগে লগাবলে মাতি মেলিহে তাঁতখন লগাব পাৰোঁ আকৌ ৰাজ ভৰাব লাগে ৰাজ ভৰাবলে বুলি আৰু এগৰাকী মানুহ আনিব লাগে মই আৰু যিহেতু মই সেনেকে মানুহ কাৰোবাৰ কাৰোবাক যদি মাতিও আনো মানুহ তেতিয়া তেওঁ তেতিয়া তেওঁকো মই এটা হাজিৰা দিব লাগে সেই সেই হাজিৰা মই তাঁত লগাই যিটো বিক্ৰী কৰোঁ নহয় সেই বিক্ৰী কৰাৰ পইচাৰ পৰাই মই হাজিৰা দিওঁ হাজিৰা দিওঁ আজিকালি হাজিৰানো ক'ত তিনিশ টকা তেওঁক দিবই লাগে যদি হাজিৰা দিব নোৱাৰোঁ নাই চাদৰ এখন দিওঁ নহ'লে মই পইচা দিওঁ সেনেকেই কৰি মেলি মোৰ যে যিহেতু নিজৰ যিবিলাক নিজৰ প্ৰয়োজনীয় বস্তু সেইবিলাকতো লওঁৱেই আৰু কেতিয়াবা যিবিলাক গোটত গোটবিলাকত যেতিয়া পইচা দিব লগা হয় কেতিয়াবা মানুহজনে মিলাই দিবনে মোৰ এই পইচাৰ পৰাই মই গোটত পইচা মিলাই দিওঁ যিহেতু মই চব কামেই কৰোঁ তাঁত বওঁ সেই তাঁত প্ৰায় মই তাঁত মই এমাহ এমাহত মই দছখন মেখেলা উলিয়াই দিব পাৰোঁ যিহেতু মই বাৰ মাহ তাঁতেই বৈ থাকোঁ ল'ৰা স্কুল নিও তাঁত বওঁতেও মোৰ কিছু অসুবিধা হয় দেই মই ল'ৰা স্কুল নিব লাগে স্কুল নিয়াৰ পিছতহে মই তাঁত বওঁ তাৰপিছত তাঁত বওঁ তাঁত বৈ আহি মেলি সকলোখিনি কৰিব লাগে তাঁত বলেও কঁকাল বিষায় ভৰি বিষায় সকলোখিনি সকলোখিনি দিগদাৰ আহে দিগদাৰ অহাৰ পিছতো কিন্তু তাঁতখন বৈ ইমান ভাল লাগে যিহেতু তাঁত বৈয়ে থাকোঁ তাঁত বওঁ দিনত যদি তাঁতখন বওঁ নিশালে মই চিলাই কাম কৰোঁ চিলাই কাম কৰিলে মানে চিলাই কাম কৰিলেতো বহুতেই জটিল হয় মই প্ৰায় ইমান টান টান চিলাইবিলাক নকৰোঁ প্ৰায় উজু চিলাইবিলাকেই কৰি থাকোঁ যিহেতু ল'ৰাৰো দিগদাৰ হয় ন চিঞৰি থাকে এইফালে ঘৰত সকলোবিলাক কামটো কৰি কৰি লৈ পেলাইহে কৰিব লাগে ভাত বনোৱাৰ পৰা আদি কৰি চব কাম কৰি মেলি চব কাম কৰি মেলিহে আৰু চিলাই কামত ধৰা হয় চিলাই কৰোঁ চিলাই কৰোঁ সেইবিলাকেই আৰু চব সকলোখিনি কৰি মেলি হোৱাৰ পিছত আৰু হেৰি কি কয় সেইবিলাকেই আৰু কাম যিহেতু তাঁত লগাওঁ তাঁত লগাওঁতে বিছটা ববিন কৰোঁ বহি থাকিব লাগে এদিনত ববিন কৰি নহয়েই বিছটা ববিন মই তিনি চাৰিদিনমান কৰিব লাগে বিছটা ববিন তিনি চাৰিদিনমান কৰিলোঁ কৰি পেলাই লগালোঁ লগাই মেলি আকৌ বাতি কৰিবলৈ বুলি মানুহ এগৰাকী মাতোঁ বাতি কৰোঁ সেই সকলোখিনি কৰি মেলি হোৱাৰ পিছতহে আৰু দুদিন বৰ তোলোঁ দুদিন বৰ তোলোঁ তাৰপিছত তিন নম্বৰ দিনাখন মই শালত তোলোঁ শালত তুলি শালত তোলাৰ পিছত দুই এদিন গেপছ লওঁ যিহেতু অলপ হাত ভৰিবিলাক বিষ হয় ন কঁকাল হাওলি হাওলি কঁকালবিলাক বিষায় সেই সকলোখিনি কৰাৰ পিছতহে সেই সকলোখিনি কৰাৰ পিছতহে মই ভাত পানী খাওঁ ভাত পানী খাবলৈ কেতিয়াবা সময়ে নাপাওঁ ইমান ব্যস্ত যিহেতু যদি গৰম দিন হয় গৰম দিনত অকমান দিনটো দীঘল তেতিয়াহ'লে ভাত পানী তাঁত ভাত পানী খাই তাঁত লগাব হয় কিন্তু যেতিয়া ঠাণ্ডা দিন হয় ন ঠাণ্ডা দিনত অলপ কাতি মাহৰ যিহেতু কাতি মাহৰ যিহেতু দিনটো চুটি আৰু নিশাটো দীঘল হয় কাতি আঘোণ আঘোণ মাহততো তাঁত লগাব নোৱাৰোঁ পুহ মাহতো নোৱাৰোঁ মাঘ মাহত যদি লগাবলে হয় তেতিয়া নিদিনটো চুটি সোনকালে নেখাই নবৈৱে মই তাঁত লগাব লাগে তাঁতখন লগাই মেলি মোৰ ঘৰত তাকো লগাব নোৱাৰোঁ ঘৰত যিহেতু চোতাল নাই মই ওচৰৰ আপাজনীৰ ঘৰলে যাওঁ চব ঘৰৰ পৰা তুলুঠা তুলুঠা খুটা চি হলি চিপ কাঠি সকলোখিনিক মই তেওঁলোকৰ ঘৰলৈ নিওঁ তেওঁলোকৰ ঘৰলৈ নিয়াৰ পিছত তেওঁলোকক ঘৰ চোতাল সাৰি মেলি তাঁত বাতি কৰিব লাগে সেইবিলাক কৰোঁতেই সেইবিলাক কৰোঁতেই বহুত কণ সময় যায় সেই সেই সময়খিনিতে সেই সময়খিনিত আকৌ লৰাই দিগদাৰ দিয়ে সময়খিনিত লৰাই দিগদাৰ দিয়ে লৰাই দিগদাৰ দিয়াৰ পিছত সেই আকৌ দিনটো কেতিয়াবা এদিনত বাতি কৰি চলাই মেলি নহ'লে দুদিনত হয় দুদিনত হৈ যায় বাৰু তাঁতখন লগোৱা যিহেতু কোনোবা এগৰাকী যদি থাকে ধুনীয়াকে লগাই ল'ব পাৰোঁ হৈ যায় তাৰপিছত সেইবিলাকেই আৰু মই প্ৰায় মই বিয়াৰ বিয়া গামোচাবিলাক বিয়াৰ অৰ্ডাৰ কাৰণে লওঁ দেই দছখন পোন্ধৰখন ঢেই নলওঁ গামোচা দহ পোন্ধৰখন লওঁ গামোচা ৰুমাল সেইবিলাক মই বিয়াৰ অৰ্ডাৰ কাৰণে লওঁ দৰাৰ গামোচা লওঁ কইনাৰ কাৰণে লওঁ তাৰপিছত এই চাদৰ মেখেলা চাদৰ মই আধিলে লওঁ তাৰপিছত বেলেগ আৰু যিবিলাক গামোচা যিবিলাক দৰাৰ কাৰণে লাগে যে সেইবিলাক মই নিজেই লওঁ যিহেতু মই নিজেই যদি সূতা আনি দৰা গামোচা ব'ব পাৰোঁ যদি দৰা গামোচা ব'ব পাৰোঁ এখন দৰা গামোচাত এখন তেতিয়া মোলে বহুত লাভ থাকে যদি মই নিজেই সূতা আনি যদি মই দৰা গামোচাখন বৈ দিওঁ তেতিয়া নিজলে লাভ থাকে নিজলে যেতিয়া লাভ থাকে ন তেতিয়া মই সেই যেতিয়া এখন গামোচা যেতিয়া মই দৰা গামোচা বিকোঁ তাৰ মোৰ এখনৰ ঠাইত দুখনৰ মোৰ পইচা আহে সেই পইচাখিনি মই নিজে নিজে সেই পইচাখিনি মই কাম মই মোৰ নিজৰ নিজৰ প্ৰয়োজনীয় বস্তুও আনিব পাৰোঁ আৰু মই দুপইচা জমা কৰিব পাৰোঁ যিহেতু মই সেইবিলাক কৰি মেলিয়েই জীৱন যাপন কৰি আছোঁ আৰু এইবিলাক কৰি এইবিলাক কামত মজাও বেলেগ কিন্তু কৰি ভাল লাগে এইবিলাক কামেই কৰি আছোঁ আৰু আৰু চিলাই কাম চিলাই কাম কৰিলে মই বেগো গাঁঠো যিহেতু চিলাই বেগ মোবাইলৰ কভাৰ তাৰপিছত ছাইড বেগ সেইবিলাক সেইবিলাকো মই গাঁঠিব পাৰোঁ গাঁঠি মেলি সকলোখিনি কৰি আছোঁ বাৰু সেই বিশেষ আৰু সেই সিমানবিলাকেই আৰুনো কি আৰু এই তাত বৈ মেলি ভাল পাওঁ ভাল লাগে কৰি এইবিলাক কাম কৰি মেলিয়ে আৰু নিজৰ প্ৰয়োজনীয় বস্তুবিলাক আনিব পৰা হৈছোঁ সেয়াই আৰু তাৰ মাজত ল'ৰাৰ অসুবিধা পিছে এইবিলাক কামত মানুহজনৰ পিছে একো বাধা নিদিয়ে দেই মই যিহেতু বিয়া অৰ্ডাৰবিলাক লওঁ বিয়া অৰ্ডাৰবিলাক ল'লে মানুহজনেও বহুত সহায় কৰি দিয়ে আৰু লগতে যেতিয়া এইবিলাক ৰুমালবিলাক চিলাব লাগে ৰুমালবিলাকো মই চব ৰুমাল চিলাই গাৰু কভাৰবিলাক মই চিলাই লগতে চিলাই দিওঁ ফুল ফুলটো কৰোঁ কৰোৱেই ফুলো কৰোঁ আৰু চিলাই দিওঁ চিলাই মেলি যেতিয়া হয় মোৰ মই মেচিনৰ কামো লগতে কৰোঁ চিলোৱাৰ চিলোৱাৰ পিছত মই মেচিন চিলাই আকৌ কৰি দিওঁ মেচিন চিলাই কৰাৰ পিছতহে মই মেচিন চিলাই যেতিয়া কৰোঁ সেইটোও এক্সট্ৰা পইচা লওঁ